হেল্ল' হয় কওকচোন বৰ্তমান গুৱাহাটীৰ বতৰটো যথেষ্ট চানি হৈ আছে আৰু আমাৰ ইয়াত এইকেইদিন অলপ গৰম পৰিছে গতিকে অকণমান হিউমিডিটিটো অলপ এভাৰেজ হৈ আছে গুৱাহাটীত ঘূৰিবলৈ আপোনাৰ বহুত ভাল ভাল জেগা আছে যেনে আমাৰ কামাখ্যা মন্দিৰ আছে যিটো গোটেই বিশ্বতেই বিখ্যাত আৰু আপোনাৰ আমাৰ বশিষ্ঠ মন্দিৰ আছে বহুত ধুনীয়া আৰু গুৱাহাটীৰ কলাক্ষেত্ৰ আছে য'ত আপুনি কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰিব আমাৰ অসমৰ আৰু এক'লেণ্ড আছে য'ত আপুনি অকমান ফূৰ্তি কৰিবলৈ বিচাৰিলে তাত এণ্টাৰটেইনমেন্টৰ যথেষ্ট জেগা আছে আৰু আমাৰ গুৱাহাটীৰ ওচৰ পাজৰৰ ইমান ভাল ভাল জেগা আছে তাতো যাব পাৰিব ৰেষ্টুৰেণ্ট আছে সেইবোৰত যাব পাৰিব আৰু আপুনি থাকিবলৈ হ'লে আমাৰ ইয়াত যথেষ্ট ভাল ভাল ফাইভ ষ্টাৰ হোটেল আছে যেনে আমাৰ নটৰাজখন আছে তাত আপুনি থাকিব পাৰিব আৰু অহা যোৱা কৰিবলৈ আপুনি একো টেনছন ল'ব নালাগে অ'লা উবেৰৰ যথেষ্ট পৰিমাণে পোৱা যায় আমাৰ ইয়াত ফোন কৰাৰ লগে লগে আহি যাব গতিকে আপুনি সেইবোৰ টেনছনেই ল'ব নালাগে আপুনি ইয়াত ভালদৰে ঘূৰি ফুৰিব পাৰিব আৰু আপুনি আনন্দ কৰিব পাৰিব ধন্যবাদ